বিদ্যালয় মহাবিদ্যালয়ত ক্ৰীড়া প্ৰসাৰৰ বাবে চৰকাৰে বিদ্যালয়সমূহত পাঠ্যক্ৰমৰ মাজত খেলৰ বিষয়টো অন্তৰ্ভুক্ত কৰিব লাগে ইয়াৰ উপৰিও খেল আমাৰ শৰীৰৰ বাবে কিমান প্ৰয়োজনীয় ইয়াৰ ওপৰত তেওঁলোকক অৱগত কৰিব লাগে বিভিন্ন সময়ত খেল ধেমালি অনুষ্ঠিত কৰিব লাগে ইয়াৰ উপৰিও চৰকাৰে চৰকাৰী বিদ্যালয়সমূহত বিনামূলীয়া খেলৰ সা সঁজুলি যোগান ধৰিব লাগে ছাত্ৰ ছাত্ৰীসকলৰ মাজত খেলৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টি কৰিব লাগে